হেল্ল' অঁ কোৱা এই এনেই বহি আছো গৰমত বহি আছো তোমাৰ অঁ যাম বাৰু তোমাৰ ভালনে কি কৰি আছা

অঁ ভাল কথা তেতিয়াহ'লে অঁ মা অঁ বিধায়কৰ ওচৰলৈ যাবা এতিয়া সেই ভাল ভাল মানুহ দুজনমানক লৈ ল'ব লাগে অঁ তাৰ এই আজি আজি বিছ তাৰিখ হ'লেই নহয় অহা মাহত এক তাৰিখে মানে যাম বুলি ক'বা

এইপিনে হেৰি হেৰি লৈ পঢ়া শুনা বয়সস্থ দুজনমানক লৈ যাব লাগিব তেওঁলোকক লৈ পিনি আকৌ তুমি ওলাবা ময়ো ওলাম ওলাই মেলি তাৰপৰা গৈ মেলি আকৌ নামঘৰতো আধাখনীয়াা হৈ থকা নাই জানো অঁ তেওঁ আকৌ হেৰি মানুহক এনেকৈ হেৰি নামঘৰৰ কাৰণে দিয়ে যে

অঁ অঁ এতিয়া মিটিংখন নহ'লে পঁচিছ তাৰিখে পাতিম বুলি কৈছে নহয় মানুহ গোটাব লাগিব অঁ অঁ অঁ

অঁ তেতিয়া হেৰি হ'ব নিজৰ কাৰণেও ভাল হ'ব অঁ অঁ তাকে ওলাবা তেওঁলোককো কাইলৈ মই গৈ পিনি কথাষাৰ কাণখন চোৱামগৈ বাৰু অঁ তাৰপৰা হেৰি হেৰিখন লিখি লৈ পিনে গোটেইকেইটা গুচি যাম আৰু

অঁ তেতিয়া আমি সেই পবিত্ৰী পেহীকে লিখিবলৈ কৈ দিব পাৰিম গম পাইছা নাই অঁ পবিত্ৰী পেহীক কম লিখি দিবলৈ পবিত্ৰী পেহীয়ে লিখি দিব তেওঁ অকণমান পঢ়া শুনা যে অঁ তেওঁকে কম হেৰি কৰিবলৈ তেওঁ কৰি দিব পাৰিব নহয় তাকে হেৰি তুমিও হেৰি কৰি লোৱা লৈ পিনি দুইজনী আলোচনা এটা পাতি পিনি কাইলৈ খবৰটো দিমগৈ তুমি এইপিনে দিবা মই সিপিনে দিম গম পাইছা নাই অঁ আৰু ল'ৰা দুজনমানকো কম আৰু পাঁচজন ছয়জনমান গ'লেও হৈ যাব বেছি নালাগে মানুহ যাবলৈ অঁ তাৰপৰা খোৱা বোৱা কৰিলা নাই

তেতিয়াহ'লে হেৰি কৰি পিনি পাতি নামঘৰটো আধাখনীয়া হৈ আছে সেইটোও চিন্তা হৈ আছে তেতিয়াহ'লে বিধায়কৰ ওচৰলৈ যাম আৰু দুজনী ইহঁতৰ লগত পাতি মেলি

তাৰপৰা এতিয়া কোৱা অঁ এতিয়া আমি তুমিয়ে মইয়েহে কৈছোঁ তেওঁলোকে এতিয়া যাম বুলি কয়নে নকয় এতিয়া সিহঁতৰ লগতো ভালকৈ পাতি ল'ব লাগিব কাইলৈ তুমিও ভালকৈ ক'বা

অঁ অঁ অঁ

তেতিয়া বেয়া নহয় ভালেই হ'ব তাৰপৰা এতিয়া কৈ যোৱা আৰু

অঁ হ'ব দিয়া